হেল্ল' অঁ ঘৰতে আছোঁ অঁ ভাল ভাল তোমালোকৰ ভাল অঁ ক' ঘৰতে আছানে কি তুমি অঁ ফোন কৰিছা যে কিবা দৰকাৰ আছিলেনি

অঁ পাবা পাবা কেতিয়ালৈ লাগিছিলে কেতিয়ালৈ লাগিছিলে অঁ অঁ অঁ একত্ৰিছ ডিচেম্বৰ অঁ অঁ হেৰি ক কয়লা অঁ কয়লা কেজি চাৰে তিনিশ অঁ চাৰে তিনিশ এই হেৰিলে গ'লেতো দূৰলৈ এই গাঁৱত কাৰণে সিমানেই যদি কেনেবাকৈ দোকান হেৰিফালে ওলাই যোৱা টাউনৰ ফালে যোৱা তাত বে চাৰিশ চাৰে চাৰিশ অঁ অঁ অঁ অঁ অঁ অঁ তুমি এতিয়া নিবাহিনে অঁ লৈ যাবাহি কেতিয়াকৈ আহিবা নিবলৈ অঁ অঁ ন তাৰ আগদিনাখন আহিলেও আহিবা নিবলৈ নহ'লে ৰাতিপুৱা হ'লেও আহিবা গধূলিলৈ নাথাকিবা অঁ অঁ হেৰি অঁ এইটো কি কে কেই কেজি লাগিছিলে আকৌ তোমাক কেই কেজি হয় মানে কৈ দিয়া আকৌ দাম তেতিয়াহে মই ধৰি লওক ক'ব পাৰিম তেতিয়া কেইটা কুকুৰা লাগিব এটা কুকৰাত চাৰি কেজিও হৈ যায় তিনি কেজিও হৈ যায় দুটা তিনিটামান হ'লে হ'ব তেতিয়াহ'লে চাগে তোমাৰ অঁ অঁ অঁ দুটামান হ'লে হৈ যাব নহ্ আৰু আৰু আছে মোৰ কুকুৰা আ আছে আৰু বেলেগ যদি মানুহকো লাগে কৈ দিবা অঁ অঁ ক'বা অঁ কি বুলি কয় অঁ দামটো কম বেছি নহয় আকৌ সেইটোৱে হ'ব দেই আকৌ কিছুমানে দিমহি কয়হি আকৌ এই দহ টকা বিছ টকা কমকৈ লওক তেনেকৈ ক'ব তেনেকৈ নহ'ব তুমি সেই মই যিটো চাৰে তিনিশ কৈছোঁ যে সিমানেই দিব লাগিব অঁ অঁ এতিয়া হেৰি কি কয় খা খানা ক'ৰবাত খাবাগৈনে ঘৰতে খানা খানাটো ঘৰতে খাবানে ক'ৰবাত খাবাগৈ কয়লা নি পেলাই অঁ অ মই বোলো ক'ৰবাত পাৰ্টি চাৰ্টি ওলাইছেবা অঁ ঘৰতে খাবানে

চাৰে তিনিশ অঁ খালি তাতকৈ কম নকৰিবা আৰু চাৰে তিনিশতকৈ অঁ এতিয়া সেই এতিয়া কি কৰিছা এতিয়া অঁ ভালেই কৰিলা আকৌ এতিয়া ধেৰ হৈছে বিচৰা মানুহ অঁ এতিয়া জানুৱাৰী বুলি লাষ্ট ডিচেম্বৰ বুলি সবকে দৰকাৰ হ'ব এতিয়া এতিয়া ন খোৱা বুলি নিলে বাৰু অলপ অঁ আৰু তাৰমানে আকৌ নতুনকৈ আকৌ ভৰাবহি লাগিব এতিয়া এইখিনি বিকি পেলাই অঁ ফোন কৰিবা খালি হেৰি কি কয় সোনকালে গুচি আহিবা সেই কি সেইদিনাখন পাৰিলে আগদিনাখন গুচি আহিবা নহ'লে নহ'লে গধূলিলৈ আহিবা অঁ অঁ অঁ অঁ অঁ

অঁ হ'ব তেতিয়াহ'লে ৰাখোঁ দেই অঁ অঁ